অসম চৰকাৰৰ ফালৰপৰা আমাৰ ৰাজহুৱা শৌচাগাৰ যথেষ্টখিনি দিছে কিন্তু কিছুমানক প্ৰায় দিয়া নাই কিছুমানক দিছে আৰু আগতেতো প্ৰায় শৌচাগাৰ নাছিলেই এতিয়া আৰু মানে চৰকাৰৰ ফালৰপৰা যিখিনি এতিয়া শৌচাগাৰ দিছে সেইবিলাকতো এতিয়া প্ৰায় মানে মানুহৰ কিছুমানৰ হেৰি কিছুমানে এইবিলাক পাইছে কিছুমানে পোৱা নাই তথাপিও এতিয়া আমিয়ে বিশেষকৈ মানে পোৱা নাই আমাৰতো বাৰু মানে হেৰিও নাই কিন্তু এতিয়া আগৰ দিনত চব এতিয়াতো সেই শৌচাগাৰ নাছিলে কাৰণে মানুহে আগতে হাবিয়ে বনিয়ে শৌচাগাৰ কৰে কিমান লেতেৰা গোন্ধ সেই গোন্ধটো আহিয়ে মানুহৰ কিমান মানে বেয়া প্ৰদূষণ কৰে কিছুমানে সেই হাবিয়ে জংঘলে কৰি দিয়ে কিছুমানে তাতে আকৌ গৈ মেলি ভৰিত লাগি আহে সেইটোৱে আকৌ মানুহে বেমাৰ আজাৰ কৰে তাৰ বাহিৰেও মানে কি ধৰি লওক এতিয়া কিছুমান প্ৰায় লেটিন মানে থাকিও কিছুমান এতিয়া তাতেই আকৌ বেয়া গোন্ধ আহে সেই গোন্ধটো দূৰ কৰিবৰ কাৰণেতো মানুহৰ তাৰ ব্যৱস্থা ল'ব লাগিব সেইকাৰণে চৰকাৰেটো ৰাজহুৱা শৌচাগাৰ দিয়াতো প্ৰায় মানুহে গাঁৱৰ মানুহেই দিছে দিলে কি হ'ব আজিকালি বেলেগ যিখিনি মানে দূৰ অঞ্চলৰ দূৰ অঞ্চলৰ জেগাটো শৌচাগাৰ দিছে যদিও তেওঁলোকৰ এতিয়া কাম হোৱা নাই যেনেকৈ বানপানী আহি পেলাই মানুহ তেওঁলোকক শৌচাগাৰবিলাক গোটেই মানে ডুবি যায় সেই ডুবি গৈয়ে মানুহৰ কিমান অনিষ্ট হৈ গৈছে গোটেই মানে বিয়পি যায় শৌচ মানে লেটিনবিলাক তাৰপিছত সেইকাৰণে মানুহৰ এতিয়া প্ৰায় মানে চৰকাৰেতো সুবিধা তেনেকৈয়ে দিছে আৰু প্ৰায় নিদিয়াও নহয় তাৰপিছত আৰু মানে কি আৰু শৌচাগাৰবিলাক দিয়াটো পদ্ধতি মানে কিছুমান মানে হেৰিকৈয়ে দিছে মানে ভাল ধৰণেই দিয়ে কিছুমান তাতে আকৌ হেৰিবিলাক এই প্লাষ্টাৰবিলাকৰো মানে কিছুমান ক'ৰবাত ফাকে দিয়ে কিছুমানৰ গাঁতবিলাকো ভালকৈ হেৰি নকৰে খান্দি নিদিয়ে তাতে আকৌ চেণ্ট টেণ্ট মাৰি যায় সেইটো কাৰণে মানে মানে যথেষ্টখিনি চৰকাৰৰ ফালৰপৰা শৌচাগাৰ দিয়াটো দিছে